ভাটৌ চৰাই এজনী প্ৰথম আৰম্ভণিতে বিচাৰি গছৰ পৰা কিনি আনি আনি পেলাই পুহিছিলোঁ তাক বহুত দিন খেল ধেমালী কৰিয়েই নানা ফল মূল খোৱাই ডাঙৰ কৰিছিলোঁ ডাঙৰ কৰি তাক বৰ মৰম চেনেহ গা চা ধুৱাই তেল সানি বহুত ধুনীয়াকৈ বাঁহত ৰাখিছিলোঁ সি মাতো লৈছিলে লৈ এদিন পাই সি ওলাই গুচি গ'ল উৰি গুচি যোৱা পাছত এনেকুৱা বেয়া লাগিলে আৰু বহুত দিনলৈকে সেই চৰাইটো লৈ মনত পৰি থাকে কেতিয়াবা আহি ঘূৰি গছৰ ডালত পৰে তাক চাওঁ আৰু মাতো সি কিন্তু এবাৰলৈ ঘূৰি নাহিল আৰু সি দুনাই ঘূৰিয়ো নাহে মই ইমানকে ক'লো আৰু